হাইক কৰিবলৈ মই অৰণ্যই ভাল পাম কাৰণ অৰণ্য পৰ্বত আৰু সমুদ্ৰ তীৰতকৈ অলপ বেলেগ আৰু বৰফৰ পৰ্বত বা ঘন অৰণ্য পৰ্বতত থকা সূৰ্যস্তৰ দেখিবলৈ বহুত বেলেগ কাৰণ অৰণ্যৰ মাজৰ পৰা যেতিয়া গছৰ ফাঁকেদি সূৰ্যাস্তৰ দেখি পায় বা পৰ্বতত বহিকেনে শিখৰত বহিকেনে সূৰ্যাস্তৰ দেখি পায় খুবেই মনোমোহনীয় ভাল লাগে মোৰ তেতিয়া চাই